অঁ অৰুণ দাদা হয়নে হয় মই আপোনাৰ কেবখন অৰ্ডাৰ কৰিছিলোঁ অথনি অঁ আপুনি বৰ্তমান ক'ত আছে বাৰু আপুনি এতিয়ালৈকে তাত থাকি তাতে আছে এতিয়াও অঁ মইতো আপোনাক প্ৰায় আধা ঘণ্টামানৰ আগতেইতো আপোনাক অৰ্ডাৰ কৰিছিলোঁ ন আপোনাকতো ফোন কৰিছিলোঁ মই হয় মই এফালে যাবলৈ দেৰি হৈ আছে সেইকাৰণেতো আপোনাক মই কল কৰিছিলোঁ আপুনি ইমান দেৰি কৰিছে কেলৈ বাৰু এই সেইবিলাক বাহানা কিয় কৰি আছে আপুনি অঁ সময়টো এতিয়া প্ৰায় আধা ঘণ্টা ওপৰত হ'ল

আৰু দহ মিনিট বিছ মিনিট লাগিব ইয়াত পাওঁতে আৰে মইতো কৈ আপোনাক মই প্ৰথমবাৰ অৰ্ডাৰ কৰোঁতে আপোনাক কল কৰি কৈছিলোঁ যে মোৰ দে এফালে যাবলৈ দেৰি হৈ আছে আপুনি যিমান পাৰে সোনকালে কৰিব আৰু তেনেস্থলত আপুনি ইমান অপেক্ষা কিয় কৰাই আছে মোক আপুনি যদি নোৱাৰে মোক আগত কৈ দিব লাগিছিলে মই বেলেগক বেলেগক ফোন কৰিলোহেঁতেন বা বেলেগক কিবা ক যোগাযোগ কৰিলো হয় তো

নাই সেইটো কথা নহয় আপুনি বেলেগক গৈছিলে ক'ৰবাত গৈছিলে দূৰ আছিলে মইতো যিমানটো দেখাইছে মই সিমানটোৱে পইচা দিবলৈ ৰাজী আছোঁ ন

এতিয়া আহি আছেনে আপুনি তাতে আছে তাতে আছে যিমান পাৰে সোনকালে কৰক নহ'লে মই বেলেগক যোগাযোগ কৰিব লাগিব আৰু উপায় নাইতো মোৰ হাততো মোৰ তাত সময় কম আছে ঠিক আছে কিমান সময় লাগিব বুলি ক'লে আৰু পোন্ধৰ মিনিট অঁ এইবাৰ সঠিককৈ কওক কিন্তু ইয়াতকৈ যদি আকৌ পলম কৰে মই আৰু বেলেগক যোগাযোগ কৰিম আৰু আপোনাৰ ওপৰত মই কিন্তু অভিযোগ কৰি দিম কিন্তু ঠিক আছে মই তাতে মই অথনি ফোন কৰা জেগাটোতে আছোঁ

আহক আহক যিমান পাৰে সোনকালে কৰিব কিন্তু দেই ঠিক আছে